হেল্ল' হয় দাদা মই কেব বুক কৰিব বিচাৰিছোঁ হয় আমি চাৰিজন আছোঁ আমি হেৰি অগ্নিগড় অগ্নিগড় যাম বুলি ভাবিছোঁ আপোনাৰ হেৰি কেবত কেইজনকৈ বহিব পাৰি হয় চাৰিজন আৰু ছয়জনকে বহিব পাৰি হয় হয় এই চাৰিজনৰ হেৰি কেব ভাড়াটো কেনেকৈ পৰিব ইয়াৰ পৰা অগ্নিগড়লৈকে চাৰিজনৰ এশ বিছ টকা হয় আৰু ছয়জনৰ আচ্ছা এশ আশী টকা পৰিব হয় হয় ঠিক আছে দিয়ক আমি আহিলে আপোনাক কণ্টেক কৰিম আপুনি আহিব মই লোকেশ্যনটো দি দিম আপোনাক হয় হয় ঠিক আছে